অঁ মোৰ তুমি অঁ কওক অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ভালেই হ'ব আকৌ ন ব্যৱসায়টো অঁ

অঁ অঁ ঘৰতে বনাম অঁ ভালেই হ'ব ভাল ব্যৱসায় এটা ভাবিছে বাৰু ঠিকেই হ'ব হেৰি কি কয় এতিয়া কিমান কি পইছা পাতি কথাও আছে নহয় আকৌ এতিয়া আপুনি হেৰি আপুনি আধা মিলাব আৰু মই আধা মিলাম হয় ন বাৰু তেনেকৈয়ে মিলাই মিলি কৰিব লাগিব ভাবিছোঁ যিহেতু অঁ অঁ অঁ অঁ তেনেকৈ অঁ ঠিকেই হ'ব আৰু মানে কি অঁ অঁ তেনেকৈ ভালেই হ'ব বাৰু আৰু বনাই মেলি এইবোৰ দোকান চোকানবিলাকতো দিব পৰা যাব আজিকালি আকৌ পিঠা পনা ব্যৱসায়বোৰ অঁ অঁ অঁ ভালেই হ'ব দিয়ক ভাল ব্যৱসায় এটা ভাবিছে বাৰু এতিয়া

তাকে বাৰু হেৰি ভালেই হেৰি কি কয় এতিয়া ক'ত বনাব কাৰ ঘৰত বনাব এতিয়া আপোনালোকৰ ঘৰত বনাই নে আমাৰ ঘৰত বনাব

অঁ অঁ দুয়োজনীয়ে বনাব পাৰিম ন অঁ এনেই থকা টাইমটো হয় নহয় বাৰু এনেই ভাত পানী খাই আজৰি হওঁৱেই দুখোন সোনফালে অঁ সেইকণ সময়তে ভালেই হ'ব সেইটোকে কৰিব লাগিব তাৰ পিছত আৰু দোকান চুকানবিলাকত আকৌ কিছুমান মানুহে নিবলৈ ধুনীয়াকৈ আমি বেনাৰ এখনো আঁৰি দিম হয় নাই বাৰু যে ইয়াত অঁ অঁ অঁ অঁ ঠিকে হ'ব পাই বিহুৰ সময়ত চলিবও বাৰু ব্যৱসায়টো তাৰ পিছত সেয়াও কেতিয়া কি হ'ব কেতিয়াবা বনাবলৈ ষ্টাৰ্ট কৰিম এতিয়া হেৰি আলোচনাটো কৰিব লাগিব দুয়োজনীয়ে লগ লাগি এতিয়া আলোচনাটো কৰিব লাগিব কেতিয়াৰপৰা কি কৰিম আকৌ কিহত বা এতিয়া গেছ চেছবোৰও কথা আছে নহয় গেছৰ ক'ত বনাম নে খৰিত বনাম সেইবোৰ আলোচনা কৰিব লাগিব

অঁ অঁ অঁ অঁ ঠিকে আছে ঠিকেই সেইটোকে কৰিব লাগিব ঠিক আছে বাৰু এদিন আলোচনাটো কৰিব লাগিব দুয়োজনীয়ে লগ লাগি লগ হৈ কোনদিনাখনৰপৰা এতিয়া সোনকালে বনাব লাগিব নহয় বিহু পাইছেহি আৰু দেখোন অঁ অঁ ঠিক আছে বাৰু দিয়ক অঁ অঁ